হেল্ল' দাদা নমস্কাৰ মই আহিলোঁ মানে আপাৰ আছামৰপৰা আহিছোঁ মানে হাউলীৰ হাউলীৰ ৰাস চাম বুলি ভাবিছোঁ আপোনাৰ নাম্বাৰটো ল'লোঁ আচ্ছা এইটো কেনেকুৱা হয় হাউলীৰ ৰাসটো

অঁ খেলখন কেতিয়া হয় খেলখন কেতিয়া হয় হয় নেকি এনেই কেই কেইদিনমান হয় ৰাসখন হয় আচ্ছা ঠিক আছে আপোনাক মই পিছত আৰু প্ৰয়োজন হ'লে ফোন কৰিম